হে অঁ নমস্কাৰ

অঁ হয় কওকচোন অঁ তুমি মূগা পুহিছা নেকি অঁ অঁ অঁ অঁ অঁ অঁ তুমি এনেই অঁ কোনবিধ মূগা পুহিম বুলি ভাবিছা নে এড়ী মূগা নুনী মূগা আৰু বৰ মূগা তিনিবিধ আছে নহয় তুমি এতিয়া কোনবিধৰ কথা ভাবিছা

অঁ অঁ অঁ এড়ী প এড়ী এড়ী মূগা পুহিছা যদি তুমি তেনেহ'লে এড়ী মূগাৰ পদ্ধতিবোৰ গম পাইছাই তে নুনী অঁ অঁ কিন্তু তুমি যদি নুনী পলু পুহিম বুলি ভাবিছা তুমি পুহিব পাৰা এড়ী পলুটো ইমান এড়ী মূগাতকৈ অলপ মই ভাবোঁ লাভজনক কাৰণ নুনী পলুটো সূতাবোৰ যেতিয়া মানে সূতাবোৰৰ দামটো অলপ যথেষ্ট বজাৰত দাম হয় তাৰ উপৰি নুনী পলুটো মানে খোৱা সেই খোৱা বোৱা ক্ষেত্ৰত বেছি তাক পাত যোগান ধৰিব নালাগে মানে অতি সো কম দিনৰ ভিতৰতে এই প পকে পুৰঠ হৈ যায় আৰু তাৰ উপৰি তুমি বৰ মূগাটো কথাও চিন্তা কৰিব পাৰা হেৰিটোৰ পৰা যোনটোৰ পৰা আমাৰ মূগা পাট তৈয়াৰ কৰা হয় মূগা কাপোৰ তৈয়াৰ কৰা হয় এইটো কিন্তু এইটো তুমি মূগা পলু পুহিবলৈ হ'লে তোমাক এখন নিৰ্দিষ্ট ঠাই লাগিব য'ত এৰি মূ চুমনি লাগিব যিখন তোমাৰ তাত চুম গছত চুম গছ থাকে তুমি ইখিনি বাকীখিনি ঘৰত পুহিব পাৰিলেও সেই ব বৰ মূগাটো ঘৰত পুহিব নোৱাৰিবা তাক তুমি ভালদৰে সংৰক্ষণ কৰিব লাগিব কিন্তু যদি বৰ মূগাটো তুমি পুহিব পাৰা তেনেহ'লে তুমি বাকীকেইটা মূগাতকৈ যথেষ্টখিনি লাভ পাবা তাৰ পৰা তোমাক যদি কণীৰ প্ৰয়োজন হয় তেনেহ'লে তোমালোকৰ জিলাৰ ছেৰিকালচাৰ অফিচত খবৰ কৰিবা তাত উপলব্ধ হয় মই জনাত তুমি খবৰ কৰিলে তাত পাবা অঁ

অঁ অঁ কৰিবা ঠিক আছে ধন্যবাদ